হেল্ল' হেল্ল' অ হেল্ল' মই

অ মই এই অসমৰ মানে চাবলগীয়া তেনেকুৱা ঐতিহ্য থকা কি মন্দিৰ আছে আপুনি মোক ক'ব পাৰিব নেকি মই জাৰ্ণেলিজিম হয় তাৰপিছত অকণমান জানি পেলাই মানে মই অলপ হেৰি কৰিব লাগে গৱেষণা কৰিব লাগে সেই ওপৰত আপুনি ক'ব পাৰিব নেকি কওকচোন হয় হয়

ঠিক আছে দিয়ক ধন্যবাদ বহুত বহুত ধন্যবাদ